মই দৰং জিলাৰ এগৰাকী স্থায়ী বাসিন্দা দৰং জিলাৰ এগৰাকী স্থায়ী বাসিন্দা হিচাপে মই উন্নয়ন আৰু বৃদ্ধিৰ ক্ষেত্ৰত দৰং জিলাখনো বহুতো সমস্যা সন্মুখীন হোৱা দেখা পাওঁ উন্নয়ন আৰু বৃদ্ধিৰ ক্ষেত্ৰত দৰং জিলাখনে সন্মুখীন হোৱা মূল সমস্যা সমূহৰ ভিতৰত এটি যাতায়ত ব্যৱস্থা বুলি মই ভাবোঁ কিয়নো বৰ্তমান দৰং জিলাৰ বাট পথসমূহ খুবেই জৰাজীৰ্ণ লগতে বাৰিষা অহাৰ ফলত সৃষ্টি হোৱা বানপানী কৃত্ৰিম বানপানী আদিয়ে যাতায়াতৰ যি ব্যৱস্থা আছে সেইসমূহো ধ্বংস কৰি থৈ যায় ফলত দৰং জিলাৰ ওচৰে পাজৰেই হওক বা দৰং জিলাত আহি অহা যোৱা কৰিবৰ বাবে বহুতো সমস্যাৰ সন্মুখীন হোৱা যায় দৰং জিলাৰ উন্নয়ন আৰু বৃদ্ধিৰ ক্ষেত্ৰত বহুতো সুবিধাও আছে আৰু সেই সুবিধাসমূহৰ জৰিয়তে আমি নথৈ লাভাৱান্বিত হৈছোঁ অৰ্থনৈতিকভাৱেই হওক বা সামাজিকভাৱেই হওক বা ৰাজনীতিকভাৱেই হওক আন্তঃগাঁথনিৰ ক্ষেত্ৰত জিলাখনক উন্নত কৰাৰ ক্ষেত্ৰত আমাৰ কৰিবলগীয়া বা আমি পৰামৰ্শ হিচাপে দিব পৰা বহুতেই ব্যৱস্থা আছে ৰাজনীতিক ক্ষেত্ৰত ক'বলৈ গ'লে আমাৰ দৰং জিলাৰ যিখিনি বিষয়ববীয়া বিষয়বাব আছে তেওঁলোকে ৰাজনীতিক ক্ষেত্ৰখনৰ জৰিয়তে দৰং জিলাৰ উন্নয়ন আৰু বৃদ্ধিৰ ক্ষেত্ৰত বহুতো পৰামৰ্শ বা বস্তু আনি তেওঁলোকে উন্নতিৰ ক্ষেত্ৰখনত বা সুবিধাৰ ক্ষেত্ৰখনত বহুতো আলোচনা বিলোচনা কৰিব পাৰে অৰ্থনৈতিকভাৱে দৰং জিলাখন খুবেই পিছপৰা বুলি মই ভাবোঁ কিয়নো দৰং জিলাখনত ৰাজনৈতিকৰ ফালৰ পৰা যিখিনি বিচাৰ বিবেচনাৰ জৰিয়তে উন্নয়ন কৰিব লগা যিখিনি আমাৰ সমস্যসমূহ আছে তেওঁলোকে সেইখিনিৰ পৰা ফালৰি কটা দেখা যায় গতিকে মই ভাবোঁ দৰং জিলাখনৰ উন্নয়ন আৰু বৃদ্ধিৰ ক্ষেত্ৰত মাত্ৰ ৰাজনৈতিকভাৱে বহুতো উন্নয়ন কৰিব পৰা যায়